অ কওক অ হয় কওক অ মই ঘৰতে আছোঁ লগাব পাৰিম আৰ্থিং লগালে কি আৰু টকা তিনিশ লওঁ আৰু

আৰু হেঙাৰ লাগিব অ তাৰপিছত নিমখ আনি দিব লাগিব

অ তাৰপিছত এই পাইপডালৰ গাঁতটো খান্দি খান্দিবৰ কাৰণে এখন ভাল এনেকুৱা হেৰি এখন লাগিব খুৰ্পি লাগিব অ অ অ আজিয়ে পাৰিম